আমাৰ গাঁৱত পৰিয়ালৰ মাজত যেতিয়া বিবাদ হয় তেতিয়া আমি পৰিয়ালৰ মানুহ দুঘৰ মাজতে বিবাদটো মকা মিলাৰ মাজেৰে আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰোঁ আৰু যদি তেনেদৰে সমাধান নহয় তেনেহ'লে গাঁৱৰ ভি ডি বিৰ হাতত তাৰ বিষয়ে সবিশেষ জনাই কাগজ কাগজ দিওঁ আৰু সেই ভিডিবিয়ে গাঁৱৰ মুখ্য কেইজনমান মানুহক মাতি আনে আৰু সেই বিবাদ হোৱা মানুহ দুঘৰকো মাতি আনে এই বিবাদ সমাধান কৰিবলৈ নামঘৰ বা বিশেষ কাৰ্যালয় কাৰ্যালয়ৰ ৰাজহুৱা ঘৰত এই বিবাদৰ সমাধান কৰিবলৈ আমন নিমন্ত্ৰণ জনোৱা হয় আৰু দুয়োঘৰ মানুহ আহে তালৈ সেই বিশেষ ব্যক্তিসকলো আহে তেনেদৰে মকা মিলাৰ মাজেৰে সমাধান কৰিবলৈ চেষ্টা কৰা হয় শেহতীয়াকৈ হোৱা বিবাদ সমাধান কৰাৰ সমাধান কৰা এখন বিবাদ হ'ল আমাৰ পৰিয়ালৰে দুঘৰ মানুহৰ খেতিৰ সীমাৰ বিবাদ হৈছিল আৰু সেই বিবাদ আমি ঘৰুৱাভাৱে মীমাংসা কৰিবলৈ চেষ্টা কৰিছিলো যদিও বিবাদখন সমাধান নহ'ল সেইবাবে সেই বিবাদ মীমাংসা কৰিবলৈ ভিডিবিৰ হাতত এখন কাগজ দিছিলো আৰু ভিডিবিয়ে পৰিয়ালৰ মানুহ দুঘৰকো মাতি আনিলে এখন সভা গাঁওসভা আয়ো আয়োজন কৰা হ'ল আৰু সেই পৰিয়ালৰ মানুহ দুঘৰকো মাতিলে লগতে বিশেষ ব্যক্তিসকলকো মতা হ'ল তেনেদৰে মকা মিলাৰ মাজেৰে সীমা বিবাদটো সম্পূৰ্ণ কৰা হ'ল সেইখনেই আছিল শেহতীয়াভাৱে মোৰ মনত থকা বিবাদ বুলি ক'ব ক'ব লাগিব